অঁ ভিডিঅ' গেমৰ বিষয়ে মই জানোঁ মই ভিডিঅ' গেম খেলোঁ কিন্তু ভিডিঅ' গেমৰ বিষয়ে মই ভালপোৱা ভিডিঅ' গেম কেইটামান হ'ল মানে ক্ৰিকেট টুৱেণ্টি টু বুলি এটা নতুনকৈ ৰিলিজ হৈছে ভিডিঅ' গেম ক্ৰিকেট টুৱেণ্টি ফ'ৰ বুলি সেইটো লেপটপ মানে পিচিত খেলিব পাৰি সেইটো ভিডিঅ' গেম মই বিৰাট ভাল পাওঁ কাৰণ মই নিজেও ক্ৰিকেটখেলৰ প্ৰতি আসক্ত বা নিজৰে ক্ৰিকেট খেলৰ প্ৰতি আকৰ্ষিত গতিকে সেইকাৰণে মই ক্ৰিকেট ভিডিঅ' গেমটো ভাল পাওঁ তাৰপাছত তাৰলগত আছে পাবজী বুলি এটা ভিডিঅ' গেম আছে সকলোৱে জানেই পাবজিটো খেলি ভাল পাওঁ মানে এনেই আৰু ভিডিঅ' গেম মানে এনেই থকা সময়খিনিত মানে ভিডিঅ' গেমটো খেলি মই ভাল পাওঁ তাৰপাছত পাবজী হয় তাৰপিছত ফ্ৰী ফায়াৰ বুলি এটা আছে সেইটো খেলিও ভাল পাওঁ তাৰপাছত আৰু এনেকুৱা বিভিন্ন ধৰণৰ মানে ভিডিঅ' গেম আছে এটা আছিলে ই এ টুৱেণ্টি ফ'ৰ স্পৰ্টচৰ তৰফৰ পৰা অহা গেম এটা আছিলে মানে ভিডিঅ' গেম আছিলে ফুটবল ফুটবল এটা ভিডিঅ' গেম আছিলে ফিফা প্ৰ' বুলি সেইটো ভিডিঅ' গেমো মই ভাল পাওঁ এনেকুৱা ধৰণৰ মানে বিভিন্ন ধৰণৰ কিছুমান ভিডিঅ' গেম আছে মানে ভালপোৱা মানে কিবা এটা নিৰ্দিষ্ট মানে উদ্দেশ্য নাই যে মই এইটো গেম এইটো কাৰণে ভাল পাওঁ বা মই এইটো গেম সেইটোৰ কাৰণে ভাল পাওঁ সেনেকুৱা কোনো নিৰ্দিষ্ট উপায় নাই এতিয়া চাব ক্ৰিকেট গেমটো মই ভালপাওঁ কাৰণ মই নিজেই ক্ৰিকেট খেলি ভাল পাওঁ বা মই নিজে ক্ৰিকেটৰ লগত জড়িত মই ডিষ্ট্ৰিক্ট ক্ৰিকেট প্লেয়াৰ গতিকে মই ক্ৰিকেট খেলি ভাল পাওঁ আৰু মই ভিডিঅ' গেমতো ক্ৰিকেট খেলি ভাল পাওঁ তাৰপাছত মই ফুটবল খেলৰ প্ৰতি আসক্ত কাৰণ মই ফুটবল খেলিও ভাল সেইকাৰণে মই ফুটবল খেলৰ প্ৰতি আসক্ত তাৰপাছত বিভিন্ন ধৰণৰ গাড়ী গেম আছে বিভিন্ন ধৰণৰ মানে একশ্যন গেম আছে সেইবিলাক গেমো মই খেলি ভাল পাওঁ ভিডিঅ' গেম তাৰপাছত এনেকুৱা ধৰণৰ কথা কিছুমান থাকে আৰু এনেকুৱা ধৰণৰ গেম কিছুমান থাকে যিবিলাক মানে খেলি মানে মনটোৰ ভিতৰতে কিবা এটা ভাল লাগি যায় মানে এইটো গেম খেলি কিনে ভাল লাগিব বা সেইটো গেম খেলি কিনে ভাল লাগিব ভালপাঁও মানে ভিডিঅ' গেম খেলি ভালপোৱা কিয় খেলি ভালপোৱা বুলি ক'লে মানে সেনেকুৱা মানে নিৰ্দিষ্ট মানে উদ্দেশ্য নাপাই নিৰ্দিষ্ট কাৰণ নাই যে মই এইটোৰ কাৰণে ভিডিঅ' গেমটো খেলি ভাল পাওঁ বা মই এইটো কাৰণে ভিডিঅ' গেমটো খেলি আছোঁ মই মানে এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' গেমেই খেলি ভাল পাওঁ হয়